ছাৰ মই শ্ৰী নৱজ্যোতি শইকীয়াই কৈছিলোঁ এইটো অ শস্য বীমাৰ অফিচত লাগিছে নহয় হয় মই মোৰ খেতিটোৰ এটা বীমা কৰাইছিলোঁ কিন্তু মই গম পোৱা নাই ছাৰ এই শস্য বীমাটো ছাক্সেছফুল হ'ল নে নাই সেই বিষয়ে জানিবৰ কাৰণেহে মই ফোন কৰিছিলোঁ আৰু মই এইটো নম্বৰ দিয়ে অফি আপোনালোকৰ অফিচত দিয়া আছিল অনুগ্ৰহ কৰি মোক এই বীমা আঁচনিটোৰ কেনেকুৱা ধৰণে কি হ'ল নহ'ল সেই কথাখিনি বীমাটো চাক্সেছফুল হ'ল নে নাই এই কথাখিনি জনাব নেকি ছাৰ হয় মই সম্পূৰ্ণ মোৰ তথ্যখিনি আপোনাক দিয়াই আছিল আপোনালোকৰ অফিচত মোৰ আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ আই ডি সকলোখিনি দি আৰু লগতে আপোনালোকৰ যিখিনি কাগজ পাতি লাগে ধৰি লওক মাটিৰ খাজনা দিয়া ৰচিদ চচিদ আটাইখিনিয়ে দিছিলোঁ ছাৰ এই হয় হয় ছাৰ অঁ হয় ঠিক আছে ছাৰ তেতিয়াহ'লে মই সোমবাৰে আপোনালোকৰ অফিচত যাব লাগিব ছাৰ হয় ঠিক আছে তেতিয়াহ'লে হ'ব ছাৰ ঠিক আছে মই যাম দিয়ক ধন্যবাদ